কৃষ্ণ মই লিখা মেলা কৰোঁ কবিতা গল্প সেইবিলাকৰ মাজেৰে মই সমাজত চলা দুৰ্নীতি যিবিলাক চলি আছে বৰ্তমান সমাজবিলাক শৃংখলতা নাই মানে ভাতৃত্ববোধ যে নাই ধৰ্মীয় ভাষাৰে কবিতাৰ মাজেদি মই প্ৰকাশ কৰোঁ আৰু গল্পৰ মাজেদিও প্ৰকাশ কৰিছোঁ মোৰ আগতে দুখন কবিতা পুঠি প্ৰকাশ হৈছে এখনৰ নাম দিছিলোঁ সোঁৱৰণি সোঁৱৰণি মই যিবিলাক জীৱনত পোৱা নানান ধৰণৰ ঘাত প্ৰতিঘাত মোৰ নিজৰ গৃহৰ পৰা সমাজলৈকে বিভিন্ন জেগা ভ্ৰমণ কৰোঁ মই এই ভ্ৰমণৰ মাজত পোৱা অভিজ্ঞতাসমূহ মই কবিতা ৰূপ দি তেনেকৈ সমাজৰ মাজত প্ৰচাৰ কৰিছোঁ দুখন মোৰ প্ৰচাৰ হৈছে আগতে এখন সোঁৱৰণি এখন মন্থন আৰু বৰ্তমান এখন মই লিখি উলিয়াইছোঁ প্ৰেছত দিয়া নাই সেইখনৰ নাম সন্ধান সন্ধান মানে ক'ত কি বস্তু পোৱা যায় কবিতাত মই প্ৰকাশ কৰিছোঁ এটা কবিতাত কি ক'ত কিয় বিখ্যাত বুলি যে ক'ত কি বস্তু পায় তাত সেইটো কবিতাত মই প্ৰকাশ কৰিছোঁ আৰু সমাজত চলা এইবিলাক দুৰ্নীতি ধৰ্মীয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মতামত হেৰি দাঙি ধৰিছোঁ যে মহাপৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজ গঠন কৰিছিলে সেই সমাজত সকলো মানুহৰে সমান স্থান আছিলে সমান অধিকাৰ আছিলে কাৰণ ইয়াত উচ্চ নিচ ভেদাভেদ নাই সকলোকে এখন এখন হেৰিতে নামঘৰতে আমি বহি ভাওনা কৰিছিলে গতিকে আমাৰ মাজত কোনো দৰিদ্ৰ ধনী এই মনোভাৱবিলাক আঁতৰাৰ কাৰণে আঁতৰ কৰিছিল মহাপুৰুষ গুৰুজনাই পাঁচশ বছৰ আগতে এইবিলাক আমাক যে মানে দি থৈ গৈছে আদৰ্শ ভাওনাৰ দ্বাৰাই দেখুৱাইছে ভাওনা এজন নিৰক্ষৰ লোকেও ভাওনা বুজি পায় লিখা পঢ়া নাজানিলেও যিবিলাক ভগৱন্তৰ লীলা মালা চৰিত্ৰ এইবিলাক মানে ভাওনাত প্ৰকাশ কৰিছে আৰু বিভিন্ন বৰগীত ৰচনা কৰিছিলে শংকৰ মাধৱে বৰগীততো আমাৰ মনৰ আধ্যাত্মিক ভাৱধাৰাখিনি বৰগীতত প্ৰকাশ কৰি গৈছে আমি সঁচাকৈ ভাগ্যৱান অসমৰ অসমীয়া আমাক সকলো বস্তু গুৰুজনাই দি থৈ গৈছে কিন্তু আমি বিচাৰি নাপালিলে মানে বিচাৰিব নাজানিলে আমাৰ দুৰ্ভাগ্য আমি গুৰু বিচাৰি যাব নালাগে আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিলে সেইকাৰণে যে গুৰু ঘৰতে আছে আমি অন্ধকাৰত থাকি গুৰু বিচাৰি নাপাওঁ মহান জাতি যোগনায়ক শংকৰদেৱ যাক কৈছে যোগনায়ক যোগশ্ৰেষ্ঠ তেওঁ গায়ক কবি সাহিত্যিক সমাজ সংস্কাৰক গতিকে এইবিলাক আমাক মাজত তেওঁ ভকত বৈষ্ণৱসকলে যিসকল একান্তিকা ভকত বৈষ্ণৱ আছে তেওঁলোকে এইবিলাকৰ ওপৰত লক্ষ্য ৰাখি চলি আছে তেওঁলোকৰ কোনো হেৰি নাই ঈৰ্ষা নাই অহংকাৰ নাই জাতি ভেদাভেদ নাই গতিকে আমি এইজন গুৰুক আমি পাই ঘৰতে তথাপিতো আমি চিনি নেপোৱাটো আমাৰ অতি দুৰ্ভাগ্যজনক কথা

আমাৰ এতিয়া এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিলে অসমত এক শৰণ নাম ধৰ্ম গতিকে এক কৃষ্ণ দেৱতাক পূজা কৰিছিলে ভাগৱতত তেওঁ মহাপুৰুষ গুৰুজনাই দশমস্কন্ধ বেচি অতি অতিকৈ দীঘলীয়া হ'ল দশমস্কন্ধ প্ৰথম দ্বিতীয় স্কন্ধ শ্ৰেষ্ঠস্কন্ধ আৰু একাদশ আৰু দশম এইবিলাকেও ভাঙনি কৰিছে গতিকে তাত আমাৰ জীৱনৰ গোটেইবিলাক কথা সাংসাৰিক জীৱনৰ কথা এই ভাগৱতত প্ৰকাশ কৰিছে ভাগৱত ধৰ্মটো হৈছে কি সংসাৰীবিলাকৰ কাৰণে ইয়াত ধন ধান পুত্ৰ ভাৰ্যা এইবিলাক কথাই আছে ভাৰতত যে আমাৰ বস্তুবিলাক ক্ষণস্থায়ী কোনো স্থাৱৰ নহয় মায়াত আমি আবদ্ধ হৈ মায়াৰ ৰচনাৰ সংসাৰখনত আমি ইমান ধৰণৰ আমাৰ ধন লাগে টকা লাগে ধন টকা পইচাৰ পিছে পিছে দৌৰিছোঁ আমি অহংকাৰৰ দৰ্প লৈ আন্ধাৰত থাকি আমি কিছু কথা নাজানো আমাৰ জ্ঞান চক্ষু মুকাল হোৱা নাই সেইবিলাক আমি সেইকাৰণে সৰুকালৰেপৰা আমি শৰণ গ্ৰহণ কৰিব লাগে শৰণ গ্ৰহণ কৰিলে আমি বহুত কথাই আমি শিশুকালৰপৰা জানিলে বৃদ্ধলৈকে আমাৰ গোটেইবিলাক আমি আয়ত্ব কৰিব পাৰোঁ আৰু আমাৰ তেতিয়া এই মায়ামাৰ সংসাৰখান যে অনিত্য অসাৰ এই উপলব্ধিবিলাক হৈ এতিয়া আমাৰ দুখ দৈন্য আমাৰ জীৱনত আমি অনুভৱ কৰিব নোৱাৰোঁ মিছা মায়াত বন্দী হ'ব নালাগে এইবিলাকৰ ওপৰত আমি লক্ষ্য ৰাখি বিভিন্ন লিখনিৰদ্বাৰাই আমি সমাজৰ মাজত প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰি থাকোঁ মোৰ বৰ্তমান এতিয়া এসত্তৰ বছৰ হৈছে তথাপিতো মই এসত্তৰ বছৰ হোৱা যেন মই নিজকে নাভাবোঁ মোৰ সেই শৈশৱৰ কথাবিলাক মনলৈ আহে সেয়ে মই যেন এজন ডেকাল'ৰা সকলো কাম কৰিব পাৰিম মনত এই উৎসাবিলাক উদ্বোধনবিলাক জাগ্ৰত হৈ থাকে কিন্তু শাৰীৰিকভাৱে অসক্ষম হ'লেও মোৰ মনটো অতি পৃথিৱীৰ ভিতৰত আটাইতকৈ বেগী বস্তু হৈছে এই মন মনক নিয়ন্ত্ৰণ কৰিব লাগিলে সদায় আমি ভাগৱত ধৰ্ম গ্ৰহণ কৰিব লাগিব ভাগৱতে আমাক সকলোখিনি সিদ্ধান্ত দিছে আমি তাতেই অৰ্পণ হৈ থাকিলে আমাৰ জীৱন ৰঙীন হৈ থাকিব আৰু ল'ৰা ছোৱালী ঘৰ বোৱাৰী নাতি সমস্তবিলাকেই নাৰায়ণ পোৱাৰ হ'ব নাৰায়ণ ঈশ্বৰমুখী হ'ব মানুহক ব্যৱহাৰ কৰাৰ কাৰণে জানিব জ্যেষ্ঠজনক সেৱা কনিষ্ঠজনক মৰম এইবিলাক আমি কৰিব লাগে এইবিলাককে কয় ভাগৱত ধৰ্ম বুলি কৈছে গতিকে মানৱ জীৱন শ্ৰেষ্ঠ ধৰম আমি যে আকৌ পাম সেইটো আশা কৰিবই নোৱাৰি গতিকে আমি শ্ৰেষ্ঠ জীৱন লাভ কৰি শ্ৰেষ্ঠতাৰ পৰিচয় দি যোৱাটোৱে হ'ল আমাৰ মানৱ ধৰ্ম গতিকে আমি যদি জীৱ জন্তু হ'লোহেঁতেন গৃহস্থই আমাক গোহালিত বান্ধি থৈ দিলে হয় গোহালিত বান্ধি থৈ দিয়াৰ লগে লগে আমি একো কৰিব নোৱাৰোঁ আমাক য'ত থয় তাত থাকিব লাগিব আমাৰ বাকস্বাধীনতা নাই গতিকে আমি তেনেকৈ আমি আৱদ্ধ হৈ থাকোঁ গতিকে সেই বস্তুখিনি হ'ল আমাৰ মানৱৰ মাজত আছে আমাৰ প্ৰকাশভংগী আছে প্ৰকাশ কৰিব পাৰোঁ সেইকাৰণে আমি শ্ৰেষ্ঠ জীৱ শ্ৰেষ্ঠ জীৱৰ শ্ৰেষ্ঠ হৈ আমি মানে নানান ধৰণৰ ঠাই ভ্ৰমণ কৰিব পাৰোঁ বিভিন্ন লোকৰ লগত আমি ভাব বিনিময় কৰিব পাৰোঁ গতিকে পৃথিৱীৰ ভিতৰত আমি গোটেইবিলাক বস্তু ভ্ৰমণ কৰি কৰি আয়ত্ব কৰিব পাৰোঁ